মোৰ ভাই ভনী আছে আমাৰ আমাৰ ছয়টা ভাই ভনী ভন্টি ছয়টাৰ ডাঙৰটো বাইদেউ একদম ডাঙৰটো তাৰ তলত দাদা তাৰে তলত আৰু এজন দাদা তাৰ তলত আৰু এজন বাইদেউ তাৰ তলত আৰু দাদা তাৰ তলত মই সৰু আমি ছয়টা ভাই ভনী মই আটাইতকৈ সৰু হয় কিছুমান ছাইডত আমি একেই বুলি ক'ব পাৰি বহুখিনি মিল আছে আৰু কিছুমান ছাইডত পৃথক পৃথকো যেনে কৰ্মসূত্ৰে বেলেগ বেলেগ আৰু হয়তো স্বভাৱো বেলেগ বেলেগ কিছুমান ছাইডত কিছুমান ছাইডত একে ডাঙৰ বাইদেউৰ মোটামুটি পঁচপন্ন বছৰমান হৈছে ডাঙৰ দাদাৰো ছয়াল্লিছ সাতচল্লিছ বছৰমান হৈছে মাজু দাদাৰো মোটামুটি পঞ্চল্লিছমান হৈছে তাৰ তলৰ বাইদেউটোৰ তিয়াল্লিছ মান হ'ল এনেকৈ গোটেইকেইটাই বিয়া বাৰু কৰালোঁ আমাৰ বিয়া বাৰু হ'ল গোটেইকেইটাৰে ল'ৰা ছোৱালী আছে সেইমতে সকলোৰে ডাঙৰ বাইদেউৰ ল'ৰা দুটা

ভা ভাগিনী এজনী ডাঙৰ দাদাৰ ল'ৰা এটা তাৰ তলৰ মাজু দাদাৰ তিনিটা ছোৱালী তাৰ তলৰ বাইদেউটোৰ ল'ৰা দুটা তাৰে তলৰ দাদাটোৰ ছোৱালী তিনিজনী আৰু মোৰ ল'ৰা দুজন